ধৰ্মৰ নামত কিছুমান মানুহে বহুত সুবিধা ল'বলৈ বিচাৰে কাৰণ আমাৰ গোলাঘাটতে এবাৰ হিন্দু মন্দিৰত হিন্দুৱে গৰু মাংস পেলাইছে গতিকে সেইবোৰ কি কথা তেনে কৰি পেলাই সিহঁতৰ মানে ৰাজনীতিৰ চাল খেলিবলৈ চাইছে নেকি সিহঁতে গৰু মাংস যে তাত পেলাইছে তাত গৰু মাংস পেলাই পেলাই সিহঁতে মুছলিমক লগত কাজিয়া লগাবলৈ বিচাৰিছে নেকি আমাৰতো হিন্দু মানুহখিনিয়ে ভাবিব তাত গৈ পেলাই মুছলিমেহে পেলাব হিন্দু মানুহটো গৰু মাংস নুচুৱেই সেই বুলিয়ে ভাবিব কিন্তু প্ৰকৃততে আমাৰ পাছত লাষ্টত ধৰাত পৰিছে হিন্দু মানুহেই তাৰমানে তাত গৰু মাংস পেলাইছে